আন সকলো দিশৰ লগতে ভাৰতবৰ্ষৰ পোছাকৰ কিছুমান ভিন্নতা থাকে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে জনজাতীয় মানুহখিনিয়ে পৰম্পৰাগতভাৱে বিভিন্ন ধৰণৰ সাজ পোছাক পৰিধান কৰে সকলো মানুহৰে একোটা নিজা নিজা

আৰু ধুতি পাঞ্জাবী লংপেণ্ট পুৰুষৰ কাৰণে ইত্যাদি ইত্যাদি বৰ্তমান সময়ত পশ্চিমীয়া সাংস্কৃতিয়ে ভাৰতীয় পোছাক বহুত প্ৰভাবিত হোৱা দেখা গৈছে

অসমৰে এগৰাকী বোৱাৰী হিচাপে আমাৰ নিজৰ পৰম্পৰাগতভাবে মেখেলা চাদৰ সাজ পিন্ধিবলৈ আমি ভাল পাওঁ আজিকালি বহুতেও মেখেলা চাদৰৰ উপৰিও চেলোৱাৰ কামিজ আৰু কিছুমান জিন্স পেণ্ট চাৰ্ট এইবিলাকো কিছুমানে পৰিধান কৰা দেখা যায়